অঁ আমাৰ ঘৰত থকা বস্তুবোৰ যদি কওঁ মিক্সাৰ অ'ভেন তাৰপাছতে আহিব এই ফ্ৰিজটোনো এনেকৈ তিনিওটা বস্তুৱে যদি মই ক'বলৈ যাওঁ আগতেতো কোনো মিক্সাৰ নাছিলে আৰু এতিয়া মিক্সাৰ হোৱাৰ পৰা খুব ভাল হৈছে আৰু এটা কাৰণে আগৰ সোৱাদবোৰ নাইকিয়া হৈছে পটাত পিছিলে যিহেতু আগতে ভাল লাগিছিলে খাই কিছুমান বস্তু এতিয়া বেয়া লগা হৈছে অলপ মানে ডিফাৰেঞ্চটো তাতে আহি যায় আচলতে পাৰ্থক্যবোৰ তাতেই আৰু ফ্ৰিজৰ কথা যদি কওঁ কাৰেণ্টটো কথানো কি ক'ম এই কাৰেণ্টটো থকালৈকেতো থকাই যদি ইনভাৰ্টাৰ আছেতো ভালেই কথা আৰু যদি ইনভাৰ্টাৰ নাই তেন্তে কাৰেণ্টৰ ওপৰত ভৰসা যদি কৰোঁ এতিয়া ঠাণ্ডাপানী যদি খাবলৈ মন যায়তো খালোঁৱে আৰু বস্ত বাহানি ভিতৰত ভৰাই থ'লে ভালো হৈ থাকে ফ্ৰিজৰ ভিতৰত সেইকাৰণে ভাল আৰু যদি আগৰ দিনলৈ চাওঁ সহজতে বস্তুবোৰ বেয়া হৈ গৈছিল আৰু এতিয়া তেনেকৈ বেয়া হৈ নেযায় আৰু যিহেতু থকাটো প্ৰয়োজনীয়ই কাৰণ সকলো বস্তুৱে এতিয়া শাক পাচলি কি হয় আমি অৰিজিনেল যিহেতু খাবলৈ নোপোৱাই হৈছোঁ কিন্তু আগতে সহজতে বেয়াও হোৱা নাছিলে শাক পাচলিসমূহ এতিয়া কিন্তু হঠাতে বেয়া হৈ যায় সেইকাৰণে ফ্ৰিজটো খুব প্ৰয়োজনীয় বুলি ভাবিছোঁ সেয়াই পাৰ্থক্য আৰু তাৰপিছতে আহিলে আমাৰ মিক্সাৰটোতো ভাল বুলিয়ে কৈছোঁ বেয়া নহয় কিন্তু কিছুমান ক্ষেত্ৰত পটাখন অকণমান মিছ কৰা হয় আৰু আহিলে অ'ভেনটোৰ কথা অ'ভেনটো কেকৰ কাৰণে মই ভাবোঁ খুব উপযুক্ত কিন্তু সেয়াই আৰু বেয়াটো ক'বলৈ গ'লে কি হয় পাৰ্থক্য এটাই যে কাৰেণ্টটো খুব বেছি প্ৰয়োজনীয় হয় কিন্তু আমি যদি গেছত বনাওঁ মানে আমি ইমান লাগি থাকিব লাগে মানে যে চাই থাকিব বিচাৰোঁ কিন্তু অ'ভেনত অকণমান দূৰৰ পৰা ৰৈ থাকিলেও দেখি থাকিব পাৰি তো তেনেকুৱা পাৰ্থক্যবিলাক আৰু আমি এই গৰমৰ যিটো কেটলি গৰম পানী কৰা বা চাহ বনোৱা সেইটোৰ কথাও ক'ব পাৰোঁ যে আমি আজিকালি খুব সহজতে কম সময়তে ঘৰলৈ অহা আলহীক আমি আল পৈচান ধৰিব পাৰোঁ চাহ যেতিয়া বনাই দিব লাগে বা গৰম পানী অকণমাণেই লাগিলে কেতিয়াবা হয়তো চিলিণ্ডাৰ থকা মানুহৰ ঘৰত গেছটো শেষো হৈ থাকিব পাৰে তেতিয়া কাৰেণ্টটো থাকিলেই হ'ল আৰু পতককৈ দি দিব পাৰি আৰু মই সেইটো ভাবোঁ যে পাৰ্থক্যবোৰ তেনেকুৱাই